কিতাপ এখন শেষ কৰিবলৈ বা পঢ়িবলৈ সাধাৰণতে মই সময় লওঁ দুই বা তিনিদিন যদিহে কাহিনীটো খুব ভাল হয় বা খুব আকৰ্ষণীয় হয় আনহাতে এখন কিতাপ পঢ়িবৰ বাবে কিতাপখনৰ ভলিউম অনুসৰি বা কিতাপখনৰ পৃষ্ঠা অনুসৰি মোক সময় লাগে খুব বেছি এসপ্তাহ আৰু কেতিয়াবা তাতকৈ কম সময়ৰ ভিতৰতো শেষ হ'ব পাৰে কিন্তু কাহিনী যদি সুন্দৰ হয় বা মনোগ্ৰাহী হয় বা মনোমোহা হয় বা খুব আকৰ্ষণীয় হয় তেনেহ'লে সেই কিতাপখন মই কেতিয়াবা একে বহাতে কেইবাঘণ্টালৈকো পঢ়ি দুই তিনিদিনতে বা কেতিয়াবা এদিনতো শেষ কৰিব পাৰোঁ সাধাৰণতে মোক কিতাপ পঢ়িবলে বা কিতাপ পঢ়াৰ বাবে মোক সময় লাগে বা পঢ়ি ভালপাওঁ মই চাৰিৰ পৰা পাঁচ ঘণ্টা সময় যদি কাহিনী খুব ভাল হয় বা আকৰ্ষণীয় হয় তেনেহ'লে মই একেবহাতে চাৰিৰ পৰা পাঁচ ঘণ্টা সময় পঢ়ি বহি মই কিতাপখন পঢ়ি শেষ কৰিব পাৰোঁ আৰু কিতাপ পঢ়াৰ বাবে সাধৰণতে মোৰ মাহিলী বা মাহেকত বা সাপ্তাহিক হিচাপে লক্ষ্যৰ কথা যদি মই ক'ব খোজোঁ তেনেহ'লে মই ক'ম যে মাহত এটা মাহত যিহেতু মই পঢ়ি ভালপাওঁ বা মই সাহিত্য সংস্কৃতি বা বিভিন্ন দিশত বা বিভিন্ন ক্ষেত্ৰৰ কিতাপসমূহ বা তথ্য সংগ্ৰহ কৰি বা পঢ়ি যিহেতু মই ভালপাওঁ সেয়েহে মই মাহ এটা মাহত চাৰিৰপৰা পাঁচখন কিতাপ মই পঢ়িব বিচাৰোঁ কিন্তু সেই পঢ়াৰ ক্ষেত্ৰতো মই কিছুমান মোৰ কিছুমান পচন্দৰ বা নিৰ্বাচনৰ কিতাপ মই পঢ়িব বিচাৰোঁ তাৰ ভিতৰত সাহিত্যৰ কিছুমান বিশেষ মনোগ্ৰাহী চৰিত্ৰ বা সমাজৰ বা পৰিৱেশৰ বিভিন্ন প্ৰসংগ থকা কিতাপ যদি হয় তেনেহ'লে সেই কিতাপসমূহে মোক সাধাৰণতে আক আকৰ্ষিত কৰে গতিকে মই এমাহত চাৰিৰ পৰা পাঁচখন কিতাপ পঢ়ি মই সময়খিনি কটাব বিচাৰোঁ বা সেই কিতাপকেইখনৰ প্ৰতি মই আগ্ৰহী হ'ব বিচাৰোঁ